অ' মই ভাৰতত শিক্ষা ব্যৱস্থা কেনেকুৱা আৰু ই আন দেশৰ তুলনাত কেনেকুৱা মই ক'ব বিচাৰিছোঁ ভাৰতৰ শিক্ষা ব্যৱস্থাটো সঁচাকৈয়ে আন দেশৰ তুলনাত বহুত পিছপৰা

আন দেশৰ তুলনাত পিছ পৰা বুলি এইটো কাৰণেই ক'ব বিচাৰিছোঁ চালি জাৰি চাবলৈ গ'লে আমাৰ প্ৰজন্মই যেনেধৰণে শিক্ষাটো পাব লাগে ঠিক তেনেধৰণে সেই শিক্ষাটো গ্ৰহণ কৰিবলৈ পোৱা নাই

এতিয়া প্ৰাইভেট আৰু নন প্ৰাইভেট এই দুটা বস্তুৰ ওপৰত বহুত শিক্ষ শিক্ষা ব্যৱস্থাটোত আগ পিছ হৈ আছে প্ৰাইভেট স্কুল এখনত যিটো গুৰুত্ব অভিভাৱক সকলে দিয়ে আমাৰ আজি চৰকাৰী স্কুল এখনত অভিভাৱকসকলে সেই গুৰুত্বটো বহুত কম দিয়ে সেই হেতুকে প্ৰাইভেট স্কুলখনৰ গুৰুত্বটোৰ ওপৰত ডিপেণ্ড কৰি যদি আমাৰ চৰকাৰী স্কুলখনৰ কোনোবা এটা ল'ৰা ছোৱালীৰ ওপৰত আমি চাবলৈ যাওঁ তেতিয়াহ'লে অন্য দেশৰ তুলনাত

চৰকাৰী স্কুলৰ শিক্ষা দিশটো বহুত তলত বুলিয়ে ক'ব পাৰি কিয়নো অঁ এইটো নকওঁ যে চৰকাৰী স্কুলত পঢ়ি যে আজি ডক্টৰ ইঞ্জিনিয়াৰ নাই হোৱা মিনিষ্টাৰ নাই হোৱা সেইটো নহয় সকলো দেশতেই চৰকাৰী স্কুলত পঢ়ি বহুত বহুত ডাঙৰ ডাঙৰ মানুহো হৈছে কিন্তু এতিয়া আমাৰ বিভাজনটো আহি পৰিছে চৰকাৰী আৰু বেচৰকাৰী বেচৰকাৰী যিখিনি শিক্ষা আগবঢ়ায় তেওঁলোকে তেওঁলোকৰ নিজৰ পাৰদক্ষতাটো দেখুৱাবৰ কাৰণে আৰু আমাৰ চৰকাৰী স্কুলৰ পাৰদক্ষতাটো দেখাবলৈ তেওঁলোকে সক্ষম হ'ব নোৱাৰে এইটো কাৰণেই চব ফালৰ পৰাই তেওঁলোকৰ হয় চৰকাৰী পেচাৰ তেওঁলোকে সময়মতে কিছুমান বস্তু যিখিনি বস্তু যোগান ধৰিব লাগে সেই যোগানখিনি ধৰিবলৈ হয়তো চৰকাৰৰ পৰা পোৱা নাই সেইটো কাৰণে কিছুমান ক্ষেত্ৰত নিৰাশ হ'বলগীয়া হয় কি আমি এতিয়া আমি কিছুমান বস্তু হেৰুৱাবলৈ বাধ্যত পৰিছোঁ হেৰুৱা বস্তুখিনি ঘূৰাই আনিবলৈ আমাৰ হাতত উপায় নাই কিয়নো আমাৰ সন্তানটো আমি আন দেশৰ তুলনাত যদি চাবলৈ যাওঁ বহুত পিছপৰা কিয়নো আমি যিখিনি প্ৰয়োজনীয় বস্তু প্ৰয়োজনীয় বস্তু দিব লাগে সেই বস্তুখিনি আমি দিব পৰা নাই হয় আৰু আ অন্য দেশত তেওঁলোকে পৰস্পৰে পৰস্পৰক সহায় কৰে কিন্তু আমাৰ দেশত সেই সহায় বোলা বস্তুটো নাই মোৰ আছে মই আগুৱাই গৈ থাকিম তোৰ নাই তই যি কৰ' কৰি থাক ঠিক তেনেধৰণৰ কিছুমান কথা আহি পৰে কিন্তু এইটো বিচাৰ এইটো মই ক'ব বিচাৰোঁ আমি সকলোৱে চিন্তা চৰ্চা কৰি আন দেশৰ তুলনাৰ মতে আমাৰো যদি আমাৰ দেশখনক আমাৰ প্ৰজন্মক লৈ আগবাঢ়ি যাব পাৰোঁ যাব পৰা চেষ্টাটো আমি কৰিব লাগে আৰু কৰিলে হয়তো আন দেশৰ তুলনাত তুলনালৈ আমিও যাবগৈ পাৰিব পাৰোঁ সেইটো আমি আশা কৰিব পাৰিম আমাৰ প্ৰজন্মৰ পৰা আৰু আমাৰ প্ৰজন্মক যদি আমি আগুৱাই নিবলৈ চেষ্টা কৰিব লাগিব আৰু কৰিলে সেই চেষ্টা ফলাফল হয়তো আমাৰ ভালো হ'ব পাৰে আৰু ইয়াকে কৈ মই ভাৰতৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা আৰু ই আন দেশৰ তুলনাত কেনেকুৱা

ইমানতে মই সামৰণি মাৰিছোঁ